অধ্য়য়নৰ ক্ষেত্ৰত যদি ক'বলৈ যোৱা হয় তেতিয়াহ'লে আপোনাৰ মাতৃভাষাৰ কিতাপসমূহৰ বাহিৰে বা বাহিৰা অনুবাদমূলক দুই এখন কিতাপৰ বাহিৰে মই বিশেষ কিতাপ অধ্যয়ন কৰা নাই উপন্যাস বা তেনেকুৱা ধৰণৰ গল্প সংস্কৰণৰ তেনেকুৱা ধৰণৰ কোনো অনুবাদমূলক কিতাপ মই নাই পঢ়া দুই এখন কেৰিয়াৰ কাউন্সিলিং বা তেনেকুৱা আনুসংগিক কিতাপ ডেল কাৰ্ণেগীৰ যিসমূহ কিতাপ অনুবাদমূলক থাকে সেইসমূহ কিতাপেই মই অধ্যয়ন কৰিছোঁ তাৰ উপ বিশেষ সংখ্যক মই কিতাপ অসমীয়া সাহিত্যৰ যিখিনি মাতৃভাষাৰ কিতাপ সেইখিনিয়ে বেছিভাগ অধ্যয়ন কৰা হৈছে অসমৰ সাহিত্য জগতৰ যিসকল বিখ্যাত মহিয়সী সি লাগিলে ভবেন্দ্ৰনাথ শইকীয়াই হওক অনুৰাধা শৰ্মা পূজাৰী হওক হোমেন বৰগোহাঁঞিৰ হওক মামণি ৰয়চম গোস্বামীৰ হওক তেখেতসকলৰ লিখা মাতৃভাষাৰ কিতাপসমূহে মই বিশেষভাৱে অধ্যয়ন কৰিছোঁ আৰু বাহিৰা লেখকসকলে যিবিলাক অনুবাদমূলক কিতাপ থাকে সেইটোৰ বিষয়ে মোৰ কোনো ধৰণৰ তেনেকুৱা সম্যক জ্ঞান নাই যিটো মই তেনেকুৱা ধৰণৰ বিশেষ মই ক'ব পাৰিম বুলি মই নাভাবোঁ কিন্তু মাতৃভাষাৰ যদি নিজৰ ভাষাৰ যিকেইখন উপন্যাস বা কিতাপৰ বিষয়ে যদি ক'ব লগা হয় তেতিয়াহ'লে মই ভাবোঁ যে আপোনাৰ হোমেন বৰগোহাঁঞিদেৱৰ হওক বা ভবেন্দ্ৰনাথ শইকীয়া বিশেষত ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ যিসমূহ লিখনি সেই সাহিত্যৰাজী অনবদ্য মই ভাবোঁ সেইসমূহ কিতাপ বেলেগ ভাষালৈ অনুবাদ হোৱাটো প্ৰয়োজনীয়তা আছে আৰু পৃথিৱীৰ বিভিন্ন মানুহে সেইসমূহ কিতাপ পঢ়ি বিশেষভাৱে আনন্দ লাভ কৰিব বুলি মই ভাবোঁ ইয়াৰ উপৰিও মামণি ৰয়চম গোস্বামীদেৱৰ যথেষ্ট তত্ত্বগধুৰ উপন্যাসসমূহ আছে হোমন বৰগোহাঁঞিদেৱৰ লিখনিসমূহৰ পৰা আমি যথেষ্ট ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰোঁ ইয়াৰ উপৰিও কৰবী ডেকা হাজৰিকা ডক্টৰ নগেন শইকীয়া আদি বিখ্যাত লেখকসকলৰ কিতাপসমূহো বিভিন্ন ভাষালৈ অনুবাদ হৈ পৃথিৱীত প্ৰচাৰ হোৱাটোৰ প্ৰয়োজনীয়তা এটা আছে বুলি মই ভাবোঁ